হয় মোৰ গাঁওখনৰ নাম পকামুৰা বাহেক গাঁও ইয়াত হিন্দু মুছলিম সকলো ধৰ্মালম্বী লোক আছে হিন্দুসকলৰ বাবে নামঘৰ আৰু মন্দিৰ আছে মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ বাবে মছজিদ আছে আমাৰ গাঁওখনত সকলো সা সুবিধাই পোৱা যায় আমাৰ গাঁওখনৰ ওচৰতেই বেংক আছে আৰু বিভিন্ন অসুবিধাৰ নোহোৱাকৈ সকলো সামগ্ৰী গাঁৱৰ বজাৰতেই পোৱা যায় যাতায়ত সুবিধাও যথেষ্টখিনি উন্নত শিক্ষাক্ষেত্ৰ ফালৰ পৰা চাবলৈ গ'লেও আমাৰ গাঁওখনত কেইবাখনো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান আছে আমাৰ গাঁওখনত এটা ৰংগমঞ্চ আছে য'ত বিহুৰ সময়ত সকলো লোক একেলগে বিহু অনুষ্ঠিত কৰে আৰু বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ বাবে খেল ধেমালি অনুষ্ঠিত কৰে ইয়াৰ উপৰিও গাঁৱৰ নামঘৰত ভাওনা অনুষ্ঠিত কৰে য'ত সমূহ গাঁওবাসী একেলগে মিলা প্ৰীতিৰে কামসমূহ আগুৱাই নিয়ে গাঁওখনৰ মানুহখিনি বিভিন্ন সম্প্ৰদায়ৰ হ'লেও সকলো ভাই ভনীৰ দৰে থাকোঁ গাঁৱৰ মাজেৰে এটা ৰেল লাইনো আছে গাওঁখনত সকলো দিশৰ পৰাই উন্নত বুলিয়ে ক'ব লাগিব শিক্ষাক্ষেত্ৰৰ ফালৰ পৰাই হওক চা স্বাস্থ্য ক্ষেত্ৰৰ ফালৰ পৰাই হওক গাঁৱৰ মাজতে এখন এলপি স্কুলো আছে ইয়াৰ উপৰিও এটা ৰাজহুৱা পুখুৰী আছে ৰাস্তা ঘাটো উন্নত সেইবাবে মোৰ গাঁওখন খুবেই প্ৰিয়